আমাৰ ইয়াত সচৰাচৰ বিহু তিনিটা পালন কৰা হয় মাঘ বিহু ভোগালী বিহু বুলি কয় বহাগ বিহুক ৰঙালী বিহু বুলি কয় আৰু কাতি বিহুক কঙালী বিহু বুলি কয় এই তিনিটা বিহুতে বিহুৱে সচৰাচৰ আমাৰ ইয়াত উলহ মালহেৰে পালন কৰা হয় মাঘৰ বিহুটো হৈছে আমাৰ ধান যেতিয়া ধান চান চপোৱা হ'ব সেই ধান চপোৱা হোৱাৰ পিছতে আমাৰ ধান মৰণা মাৰি ভাকৰীত ভঁৰালত সোমোৱাৰ পিছত মাঘৰ বিহু অহাৰ আগে আগে ভঁৰালত সোমাৱা হয় এই বিহু ৰাইজে উলহ মালহেৰে এসাঁজ ইষ্ট কুটুম্বৰ লগত বহি কিনে এসাঁজ খায় আৰু এই মাঘৰ বিহুটোত আমাৰ মাছ মাংস কণী উভৈনদী হৈ যায় প্ৰত্যেকৰ ঘৰতে পিঠাপনা পৰা আদি কৰি আমাৰ ভোগালী বিহুটো পালন কৰা হয় আৰু এই ভোগালী বিহুৰ বিহুৰ পিছদিনাখন অৰ্থাৎ মাঘৰ আমাৰ বিহুৰ দিনাখন আমাৰ ইয়াতে ডাঙৰক সন্মান জনোৱা হয় কানি কাপোৰেৰে কানি কাপোৰ দি সন্মান জনোৱা হয় ডাঙৰ পৰা বছৰটোৰলৈকে আমাৰ তেওঁলোককৰ পৰা আশীৰ্বাদ লোৱা হয় মাঘৰ বিহুত বহাগ বহাগ বিহু হৈছে ৰঙালী বিহু এই ৰঙালী বিহুটো আমাৰ ওচৰতে কিছুমান অনুষ্ঠান আছে এই অনুষ্ঠানৰ ৰঙালী বিহু অনুষ্ঠান কৰা হয় এই বিহুখনত আমাৰ ৰাতি বিহু আমাৰ ঢোলীয়া নাচনীলৈকে বিহু পালন কৰা হয় বিহু মৰা মৰা হয় আৰু এই বিহুৰ দিনাখন দিনৰ ভাগত আমাৰ সৰু সৰু ল'ৰা ছোৱালী গান বাজানা খেল ধেমালি অনুষ্ঠান কৰা হয় এই অনুষ্ঠানৰ লগত জড়িত ওচৰৰে ডাঙৰ ডাঙৰ মুখ্য মুখ্য ব্যক্তি কিছুমানক সম্বোধন জনোৱা হয় বিহুখন চলাই নিবৰ কাৰণে এই বিহুখন চলাই নিয়াত মুখ্য মুখ্য ব্যক্তিকেইজনমান থাকিলে আমাৰ কিছুমান সকাহ হয় আৰু এই বিহুখনত লগত জড়িত সকলো মানুহে যোগদান দান বৰঙণি আগবঢ়াই এই বিহু বিহুত আমাৰ বহাগ বিহু বুলি কোৱা হয় আৰু কাতি বিহু হৈছে কঙালী বিহু এই কঙালী বিহুত আমাৰ মাঘ বিহু ভোগালী বিহু যেনেকৈ উদযাপন কৰা হয় এনেকৈ কঙালী বিহু উদযাপন কৰা নহয় এই বিহুত আমাৰ সচৰাচৰ থূলমূলকৈ গধূলি তুলসীৰ তলত আমাৰ চাকি বন্তি জ্বলাই চাকি বন্তি জ্বলোৱা হয় তুলসী গছৰ তলত আমাৰ চাকি বন্তি জ্বলাই দিয়া হয় এই বিহুক কাতি বিহু বুলি কোৱা হয়

আমাৰ তিনিওটা বিহুৱে মানুহৰ কাৰণে এটা আনন্দৰ দিন বাহিৰত থকা মানুহ আমাৰ গাঁৱৰ বাহিৰত থকা মানুহবিলাকো এই বিহুৰ তিনিটাত ঘৰলৈ আহে আহি আমাৰ ঘৰৰ পৰিয়ালৰ লগত এসাঁজ খাবলৈ প্ৰত্যেকেই ইচ্ছা কৰে আৰু মাক দেউতাকেও চিন্তা কৰে ওচৰৰ বাহিৰত থকা মানুহবিলাক আহিলে আমাৰ এটা ভাল লাগে যে আমাৰ ল'ৰা আহিব আমাৰ ভাল লাগে আৰু মাক দেউতাকৰ কাৰণে এইটো এইখিনিয়েই